মই প্ৰথমতে তাঁত বোৱাৰ কথাই কৈছোঁ মই যেতিয়া তাঁতখন বৈ থাকোঁ মোৰ ছোৱালীও যায় মা মোক দিয়াচোন তাঁতখন মই বওঁ ময়ো শিকিব লাগে মোৰ ভতিজাবোৱাৰীকেইজনীও আহে ভতিজা ছোৱালীজনীও আহে কিন্তু মই সিহঁতক তাঁতৰ শালত মানে তেনেকৈ বহিবলৈ প্ৰথম নিদিওঁ কাৰণ সিহঁতে প্ৰথমটো মাকোৰটো মাৰিব নেজানিব সেইকাৰণে সিহঁতক মই কওঁ তহঁতে প্ৰথম মহুৱাটোকে শিকি ল কাৰণ সদায় সৰুৰপৰাহে শিকিব লাগে সিহঁতে মহুৱাটো প্ৰথম যেতিয়া ঘূৰাব পাৰিব তাৰপাছতহে বাকীবোৰলৈ যাব পাৰিব কাৰণ সূতা নাচা চেৰেকীত ভৰোৱাও এটা নিয়ম আছে সেই নিয়ম মতে ভৰাই বৌ সূতাখিনি ভালকৈ মেলি ল'ব লাগে তাৰপাছত যঁতৰত মহুৱাটো সোমোৱাই লৈ লাহে লাহে যঁতৰটো ঘূৰাব লাগে যঁতৰটো আকৌ বেছিকৈ ঘূৰালেও সূতাডাল কেতিয়াবা চিগি যায় কাৰণ কিছুমান সূতা কমযোৰি থাকে সেইকাৰণে মই মানে সিহঁতক লাহে লাহে এটা দুটাকৈ শিকাই আছোঁ মোৰ ছোৱালীও সদায় আগ্ৰহী তাঁতখন শিকিবলৈ মই তাই হৈছে এতিয়া অলপ পাৰিছে বাৰু মই মানে প্ৰথম তাইক যঁতৰ ঘূৰাবলৈ দিছোঁ তাৰপাছত উঘা ঘূৰাবলৈ দিছোঁ তাৰ পাছতহে তাইক মই শালত বহিবলৈ দিওঁ আজি এমাকোৰ কাইলৈ এমাকোৰকৈ তেতিয়াহে পাৰিব সিহঁতে একেদিনাইতো কোনেও গোটেইখিনি নোৱাৰে আমিওতো পৰা নাছিলোঁ আমিও মাহঁতৰপৰা শিকি লৈছিলোঁ কেনেকৈ কি হয় গোটেইখিনি গতিকে সিহঁতেও আগ্ৰহ কৰিলে মই সকলোকে মানে এনেকৈ শিকাই দিওঁ ছোৱালীক ফুল তুলিবলৈ শিকাইছোঁ তাঁতত গামোচাত চেলেং কাপোৰত সৰু সৰু ফুল সিহঁতক মানে প্ৰথম মই শিকিবলৈ দিছোঁ সৰুটো পাৰিলেহে সিহঁতে পাছত ডাঙৰটো পাৰিব গতিকে মই কাকো বিমুখ নকৰোঁ মই মোৰ ওচৰত যোন আহে মই তাকেই শিকাই দিওঁ ছোৱালীও আজিকালি ডাঙৰ ফুলেই পৰা হৈছে বাৰু মোৰ ভতিজাবোৱাৰীহঁতকো মই শিকাই বুজাই লৈছোঁ আমাৰেই সহায় হয় সিহঁতকো শিকাই ল'লে কাৰণ সিহঁত আগ্ৰহী শিকিবলৈ এনেকৈয়ে সিহঁতে মই যেতিয়া তাঁতখনত বহি থাকোঁ সিহঁত আহি মোক উঠাই লৈ সিহঁতে মানে দুই এমাকোৰ মাৰি মোক সহায় কৰাও হয় সিহঁতে মানে শিকাও হয় তেনেকৈয়ে মই মানে চিলাই কৰোঁ ছোৱালীকো শিকাইছোঁ মোৰ ভতিজাছোৱালীজনীকো বহুৱাই লওঁ তহঁতেও শিক কেনেকে ফ্ৰেমটো কাপোৰটোত লগাব লাগিব সেইটো প্ৰথম মই দেখুৱাই দিওঁ ময়ে লগাই সিহঁতক দেখুৱাই দিওঁ সিহঁতেও তেনেকৈ মাজে মাজে মানে সিহঁতেও লগায় এতিয়া আমি গুলি সূতাৰে মানে চিলাই কৰোঁ গুলিও আকৌ দুটা প্ৰকাৰ আছে এটা হ'ল কাপোৰ চিলোৱা আনটো হ'ল মানে এই ফুল কৰা ফুল কৰা গুলিটো সদায় মিহি কোমল হয় সিহঁতক ফ্ৰেমটো লগাই মই কওঁ হাতেৰে কেনেকৈ ধৰিব লাগিব ফুলপাহ কেনেকৈ আঁকি ল'ব লাগিব সেই ফুলপাহত কেনেকৈ কোন চাইডৰপৰা বেজীটো সোমোৱাব লাগিব সেই গোটেইখিনি সিহঁতক শিকাইছোঁ মানে ওচৰত তাই লগৰো আহে কিছুমান শিকিবলৈ লগত পঢ়ি থকা মা আমুকটো ভাল লাগিছে মোকো শিকাই দিবচোন তেনেকৈ কয় ময়ো শিকাই দিওঁ তেনেকৈয়ে যি আগ্ৰহী শিকায়ো ভাল লাগে বলেৰে কৰা কামটোতকৈ যি আগ্ৰহ কৰি থাকে কিবা এটা কাম শিকিবলৈ তেওঁলোকক সদায়েই ভাল লাগে বাৰু কাম শিকায় তেনেকৈ মানে মানে মই বহুত কেইগৰাকী ছোৱালীক শিকাইছোঁ তেওঁলোকেও আজিকালি নিজে সেইখিনি কাম কৰিবপৰা হৈছে মোৰ ছোৱালীও গোটেইখিনি পৰা হৈছে বিশেষকৈ তেওঁ আজিকালি লোকক শিকাব পৰা হৈছেহে মানে কেনেকৈ বেজীটো ধৰিব লাগে কোন চাইডৰপৰা সোমোৱাব লাগে কোনটো চিলাই দিলে ফুলপাহ বেছি ভাল লাগিব গোটেইখিনি মই শিকাই দিছোঁ মোৰ ভতিজা বোৱাৰী দুজনী আছে তেওঁলোকেও মোৰ ওচৰত এইখিনি পৰামৰ্শ প্ৰায়ে লয় এতিয়া মানে মই শলাত ঊল গুঠোঁ তেওঁলোকে সেইটো মোৰপৰাই শিকি ল'লে কেনেকৈ ল'ৰা ছোৱালীৰ এটা চুৱেটাৰ গুঠিব পাৰি কেনেকৈ এখন গাত লোৱা শ্বল গুঠিব পাৰি কেনেকৈ এটা এখন টেবুল ক্লথ গুঠিব পাৰি সেই সকলোখিনি সিহঁতক মই মানে শিকাই দিছোঁ প্ৰথম তেওঁলোকে ছিম্পলভাৱে অকণমান শিকি ল'লে তাৰপাছত কেনেকৈ এটা ফ্ৰক গুঠি তাৰ ভাঙনিবোৰ দিয়ে ডিঙিৰ ভাঙনি হাতৰ ভাঙনি কেনেকৈ লাষ্টত মুখনিটো দিব লাগে সেই গোটেইখিনি মানে মই শিকাই দিওঁ তেওঁলোকে বহুত ভাল পাইছে সেইখিনি মোৰপৰা জানিব পাৰি কিবা এটা কেতিয়াবা গুঠিবলৈ লৈ যদি কিবা এটা ভুল কৰে লৰ মাৰি আহে মোৰ ওচৰলৈ খুৰী মোক আমুকটো শিকাই দিয়ক মই ভাল পাওঁ তেতিয়া মনটো ফূৰ্তি লাগে যে মোৰ লগতে মই চাৰিজনী মানুহক শিকাব পাৰিছোঁ মই কোৰচাটো ঊল গুঠোঁ মই শৰাই ঢকা গুঠোঁ টেবুল কাপোৰ গুঠোঁ মানে টি ভি কভাৰ গুঠোঁ তাত বিভিন্ন ডিজাইন দি মানে মই গুঠোঁ আৰু সিহঁতেও সেইখিনি মোৰপৰা প্ৰায় লৈছে মানে আমাৰ লগ ছোৱালী লগৰ ছোৱালীখিনিয়েও কোৰচাডাল কৰি মানে বেছি ভাল পায় সেইডালৰ কাৰণে প্ৰায় সংখ্যকেই মানে আগ্ৰহী গতিকে মই শিকাই খুব ভাল পাইছোঁ তেওঁলোকেও আজিকালি কিবা এটা ঘৰত কৰি আনি মোক দেখাই খুৰী চাওকচোন বা মা চাওকচোন হৈছেনে আমুকটো কেতিয়াবা ভুল হ'লে মই আকৌ শিকাই দিওঁ এনেকৈয়ে মই মানে আগবাঢ়ি নিজেও আগবাঢ়ি গৈ আছোঁ মই মোৰ লগতে দহজনীকো আগবঢ়াই নি আছোঁ